আমাৰ পৰিয়ালৰ চিনাকিৰ মাজত মোৰ খুৰীয়ে কুকুৰা বিজনেছ কৰে তাৰপিছত ঘৰৰ এজনে গাহৰি ছাগলী তাৰপিছত আৰু এজনে খেতিৰ খেতি মানে ধান চাউল বিকা সেইটো এটা বিজনেছে বুলি ধৰিব পাৰি তাৰ ওপৰত বিক্ৰী কৰে আৰু মই নিজে কুকুৰা হাঁহ ছাগলী গৰু সেইবিলাক বিজনেছ কৰোঁ হাঁহ কুকুৰা মাংস কণী আদিবিলাক বিজনেছ কৰোঁ ধান চাউলৰ বিজনেছ কৰাও আছে তাৰপিছত শাক পাচলিৰ পাইকাৰী হিচাপে দিয়া বিজনেছ কৰা ব্যৱসায়ৰো মানুহ আছে আৰু